মোৰ প্ৰিয় কিতাপখন হৈছে জনপ্ৰিয় অসমীয়া লেখক কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা' সেই কিতাপখনৰ পৰাই মই বহুত কিবা কিবি শিকিছোঁ আৰু তাৰ ভিতৰত অন্যতম হ'ল যে আমি যিমানেই আমি কিবা নকৰোঁ কিয় আগতে যদি আমি কিবা ভুল কৰিছোঁ বা আগতে যদি আমি ভাল কৰিছোঁ আৰু সেইবোৰ আমাৰ মনত আহি থাকিব সদায় আৰু সেয়া লাগিলে আমি আগৰ জনমতে নকৰোঁ তাৰ আগৰ জনমত নকৰোঁ কিন্তু আমি যদি কিবা ভুল কৰোঁ অথবা ভাল কৰোঁ আমি নিশ্চয়কৈ সেই ভুল আৰু ভুলৰ বাবে ভাল আৰু ভুলৰ বাবে শাস্তি আৰু ভাল কাম কৰাৰ বাবে ভগৱান বা আল্লাৰ পৰা আমি আৰ্শীবাদ পাম